অঁ হয় হয় এইটো কোনে কৈছে মই ধৰিব পৰা নাই কোনে কৈছে মোৰ ভালেই বাৰু এই অঁ অঁ মই ধৰিব পৰা নাই মই নামটো কওকচোন বাৰু অঁ ধৰিব পাৰিছোঁ অঁ অলপ এতিয়া গা কেনেকুৱা হৈ আছে বাৰু ভাল পাইছে ৰেগুলাৰ খোৱা বোৱাটো কৰি আছেনে অঁ দৰৱটো ৰেগুলাৰ খাই আছে ভাল পাবটো লাহে লাহে এইটো ক'ৰ্ছটো কমপ্লিট হ'ব লাগিব মাজুলীটো এইটো মোবাইলে এইটো একেবাৰে মেডিকেল কেম্প আপোনালোকৰ তালে গৈছে চাগে এইটো খবৰটো কৰিবচোন অঁ মানে প্ৰত্যেক

মই পাতি চাম বাৰু তাৰ লগত এইটো কিন্তু ৰেগুলাৰ এইটো মেডিকেল কেম্প গৈ থাকে মই জনাত মাহে পোন্ধৰ তাৰিখে যায় দহ তাৰিখে যায় জেগা জেগা লৈ আৰু যিটো মাহত মানে পোন্ধৰ তাৰিখে যায় সেইটো মাহৰ আকৌ পোন্ধৰ তাৰিখতে যাব ইটো মাহৰ আপোনাৰ আপুনি অসুবিধা পালে তাতে আপুনি দেখুৱাব পাৰিব আপোনাৰ একো দিগদাৰ নাই প্ৰেচাৰৰ পৰা ধৰি যিখিনি তাত ছুগাৰ প্ৰেছাৰ এইব টেষ্ট কৰে মানে সমস্যা আৰু তাৰ যিখিনি দৰৱ দিয়ে সেইখিনিও বৰ ধুনীয়া দৰৱ দিয়ে অঁ তাৰ উপৰিঞ্চি আৰু কিবা কৰিব কৰিবলগীয়া হ'লে মই ছাৰৰ লগতো পাতি চাম আৰু যদি এক্সট্ৰা কিবা কৰিব পাৰোঁ অঁ তাৰোপৰি আৰু আয়ুস্মান বা এনেকুৱা সেই কাৰ্ডবোৰ আপোনালোকে বনাই ল'ব ইয়াৰ পৰা যথেষ্ট সুবিধা হ'ব আপোনালোকে মেডিকেললে আহিলেও সেই কাৰ্ডটো দেখুৱালে মানে যথেষ্টখিনি ৰেহাই পাব প্ৰায় মানে ট্ৰিটমেণ্ট ফ্ৰীয়েই হ'ব চিন্তা কৰিব নালাগে এইবোৰ চৰকাৰে বহুত সুবিধা দিছে অঁ অঁ আয়ুষ্মান বা অটল অমৃত এইবোৰ মেডিকেলতেতো উপলব্ধ হয় কিন্তু আপোনালোকৰ তালে ভ্ৰাম্যমান যিটো মেডিকেল কেম্প সেই ৰেগুলাৰ যোৱা মই ব্যৱস্থা কৰি দিম যদি মই যোৱা নাই সেইটো চোৱা চিতা কৰিম সেইটো কাৰণে কৰিব নালাগে আপোনালোকে তাত টো আশাই দিব আপোনাৰ আশাই দিব আশা এইটো আশাই আশা ওচৰলৈ গৈ কলেই হ'ব যে অটল অমৃত কাৰ্ডটো আমাক লাগে আয়ুষ্মান কাৰ্ডটো আমাক লাগে এইটো কৰি দিব কৰাই দিব কৰাৰ লগে লগে আপোনালোকে মেডিকেল ট্ৰিটমেণ্ট গোটেই ফ্ৰী পাব পাঁচ লাখ লৈ সেইবোৰ একো চিন্তা কৰিব নালাগে অঁ আপুনি সেইবোৰ চিন্তা নকৰিব মুঠতে স্বাস্থ্যৰ যতন ল'ব নিয়মিত খাদ্য খাব নিয়মীয়া ঔষধ খাব আপোনাৰ ভাললৈ আহিব একো চিন্তা কৰিব নালাগে আপোনোকে অটল অমৃত পাবলৈ হ'লে ৰেচন কাৰ্ডটো দেখুৱালেই হ'ব বিশেষ আপোনাৰ ডকুমেণ্টছৰ প্ৰয়োজন নাই ৰেচন কাৰ্ড কিন্তু থাকিব লাগিব যদি ৰেচন কাৰ্ড নাইও আপোনালোকে সেইটো বনাই ল'ব লাগিব চৰকাৰে এতিয়া সুবিধা দি আছে এইখিনি সুবিধা লৈ ল'ব সেইটো হোৱাৰ লগে লগে আপোনালোকে পাঁচ লাখলৈকে ট্ৰিটমেণ্ট সেইবোৰ কাৰণত টকা এটকাও নালাগে এইটোত কষ্ট কৰিবলগীয়া একো নাই আপোনালোকৰ আশা আছে নাই গাঁৱত অঁ আপুনি আশা ওচৰলে যাব আৰু লগত আশা ছুপাৰভাইজাৰ কোনগৰাকী সুধি ল'ব গম নেপালেও আপুনি আশা ছুপাৰভাইজাৰৰ ওচৰলৈ গৈ ক'ব যে মোক আয়ুষ্মান কাৰ্ডটো লাগে তেতিয়া সেইবোৰ অনলাইনতে কাম আপোনাক কাৰ্ডটো দি দিব আৰু লগে লগে এক্টিভ কৰাই দিব সেই এক্টিভ লগে লগে মেডিকেলত আপোনালোকে ফ্ৰী পাব

অঁ ঠিক আছে মোৰ বেলেগ কল এটা আহি আছে আপুনি পিছত কেতিয়াবা আকৌ কৰিব বাৰু